হয় মই শুৱালকুছিৰ পৰা তাঁতি শাৰী এখন কিনিছিলোঁ শাৰীখন পিন্ধি খুব আৰাম লাগে গৰমতো ভাল লাগে গৰম নুঠে শাৰীখন আচলটো ইমান ভাল লাগে আৰু পিন্ধিও আহল বহলকৈ খুব ভাল লাগে পিন্ধিবলৈ খুব ভাল লাগে